হেল্ল' হেল্ল' হয় খবৰ খাতি বৰ্তমান ভালে বাৰু তোৰ কেনেকুৱা ক'ত আছ এতিয়া অঁ অঁ হয়নি হয় নেকি যাব লাগিব আকে ফটো মাৰিবলৈ বৰ ধুনীয়া ধুনীয়া প্লেছ আছে চাগে ন তাত অঁ অঁ হয়নে যাব লাগিব ৰহ এদিন

যাব লাগিব তেন্তে

মডেল কেইজনীমান লৈ যাব লৈ যাব লাগিব চাগে ন মডেল কেইজনীমান লৈ গ'লে আৰু ভাল হ'ব অঁ অঁ

ন খইচাটো এনে পৰিবয়ে ন আৰু দূৰত দূৰত ট্ৰিপটো বুলি ক'লেতো পইচাটো বহুত লাগি যায় ন আকৌ তাতে

যাব লাগিব তাকে যাম বুলি ভাবি আছোঁ কিন্তু সেয়া এতিয়া এতিয়া এনেও জানুৱাৰী মানত যাম বুলি ভাবি আছোঁ মানে এতিয়া নতুন বছৰত এই ৰংঘৰ ৰংঘৰ কাৰেংঘৰ শিৱসাগৰতে আছে আকৌ ফটো মাৰিবলৈ বিৰাট ধুনীয়া ধুনীয়া প্লেছ আছে ন

হয় নেকি

যাব লাগিব তেন্তে দেই ধুনীয়া জেগা আৰু এইফালেতো কি কয় এই ডিব্ৰুগড় ছাইডেও আছে না আছে ন ধুনীয়া প্লেছ সেইটো হয় বাৰু মই শুনি আছোঁ কিন্তু যাব লাগিব যাম যাম বুলি ভাবিছোঁ মানে তাকে সেই জানুৱাৰী মানত তাকে জানুৱাৰীত গ'লে মানে কি অঁ কওকচোন অঁ এনে হয় হয় সেইটো কৰিব লাগিছিলে তেনতে সেইটোৱে কৰিব কৰিব লাগিব আৰু গৈও ভাল ভাল লাগিব নহয় ধুনীয়া জেগা তাতকে আৰু এটা যোনটো লাডাখ প্লেন কৰিব পাৰি ন

লাডাখত তথাপি মানে কি মানালিতকৈ লাডাখত গৈ গৈ বেছি বেছি ভাল লাগিহেঁতেন মানে গম পাইছাে নে

অঁ সেই দূৰত গ'লেতো খৰচাটো বাঢ়িবই ন আকৌ নিজৰ গাড়ী লৈ যোৱা তাতো আকৌ তেলৰ কথা আছে এইবোৰ কিবা কিবি তাত আকৌ হোটেল লৈ লোৱাৰ লগে লগে হোটেলত থাকিবলৈতো বহুত খৰচা আহি পৰে ন গম পাইছা নে গম পাইছোঁ আৰু তোৰ থাৰখনত লৈ যোৱা লগে লগে তাৰতো তাতো তেলটোতো বহুত খাই ন সেইখনটো মাইলেজে কম দিয়েচোন বহুত অঁ

লগতে যাব লাগিব অঁ অঁ ভাবিছোঁ তাকে অঁ অঁ অঁ অঁ

অঁ অঁ সেইটো যাম নহ'লে দেই পইচাটো মই অলপ গোটাই লওঁ তেতিয়া জানুৱাৰীতে জানুৱাৰীতে যামগৈ লৈ লাগিব গম পাইছা একদম চবফালে বৰফ চৰপ অলপ পৰিব ন গৈ ভাল লাগিব তাতকৈ ভাল নালাগিব আৰু গম পাইছো নে অঁ অঁ লাগিব আছে বাৰু লগ লগৰ দুজনমান সিহঁতক মই সুধিম বাৰু সুধি মেলি চাম দেই

অঁ

অঁ হ'ব বাৰু নহ'লে মই তোক ফোন কৰিম হা অঁ অঁ অঁ হ'ব বাৰু নহ'লে দে ৰাখিছোঁ এৰা ৰাখিছোঁ হা অঁ অঁ অঁ অঁ